হেল্ল' কোনে কৈছে কোনে কৈছে কোন কোন কোন ঠাইৰপৰা দুই নম্বৰ ৱাৰ্ড ওদালগুৰি হয় কওকচোন আপোনাৰ সমস্যাটো হয় হয় হয় মই ৱাটাৰ ছাপ্লাই

অঁ কেতিয়াৰ পৰা হৈছে আচ্ছা আচ্ছা আচ্ছা অঁ অঁ হয়

অঁ হয় হয় নিশ্চয় মই এই মানুহজনৰ লগত মই এই ইয়াৰে এজন লোক আছে বাৰু এই বিৰেণ নামৰ ল'ৰা এটা আছে তেওঁৰপৰা মই গম পাইছোঁ এইখিনি নলবাৰী দুই নম্বৰ ৱাৰ্ডৰ তাৰ পাম্পটো অলপ বেয়া হৈ আছে যি নহওক পাম্পটো বেয়া হোৱা কাৰণে হয়তো আপোনালোকৰ সেইফালে পানী হয়তো লাইনটো পোৱা নাই যি নহওক বাৰু মই মানুহজনক বিৰেণ নামৰ ল'ৰাটোক মই পঠিয়াই দিম তেওঁ নিশ্চয় এইখিনি মেৰামতি কৰি আপোনালোকৰ সেইখিনি সমস্যাটো মাৰিব পাৰিব দিব পাৰিব সেইখিনি আপুনি আজিৰ দিনটো অলপ কষ্ট কৰক আৰু কাইলৈকে পুৱাৰ ভাগতহে মানুহজন যাব তেওঁ বেলেগ লাইনৰ ফালে কাম কৰি আছে মই নিশ্চয় তেওঁক পঠিয়াই দিম আপুনি নিশ্চিন্ত থাকক আৰু কাইলৈ আপোনাৰ সেই অঞ্চলত পানী যোগান পাব এই ঠিক আছে হ'ব আচ্ছা ঠিক আছে